হেল্ল' নমস্কাৰ নমস্কাৰ অঁ হা এই কি কৰিবানো আৰু এতিয়া আৰু এইবোৰ বুঢ়া বয়সত এনেই আছোঁ আৰু

অঁ কি কথা হয় অঁ লাইব্ৰেৰী লাইব্ৰেৰী অঁ ডিষ্ট্ৰিক লাইব্ৰেৰী অঁ ভাল কথা ভাল কথা

অঁ লাগিবতোন আকৌ এইবোৰ কিবা আধাৰ কাৰ্ড চাধাৰ কাৰ্ড দেখুৱাই কিবা কিবি এই কিবা আই কাৰ্ড এটা উলিয়াব লাগিব হপায় অঁ তেনেকুৱাবোৰ কৰিব লাগিব কেতিয়াবা কোনোবা দিনাখন কোনদিনা সময় হয় আৰু উলিয়াই যাব লাগে অঁ দুই এজন বন্ধু বান্ধৱ হ'ব আৰু কিতাপ দুই এখন চাই মেলি অকণমান অঁ ভাল লাগিব বাৰু কথাটো

তাকেহে অঁ

ঠিক আছে ঠিক আছে ৰাখিছোঁ বাৰু